অঁ কওঁকচোন কোনে কৈছে অঁ ক'ৰ পৰা কৈছে অঁ কওঁকচোন অঁ কি লাগিব কি খানা খাব বা আপুনি হাঁহৰ মাংস কোমোৰা আছে গাহৰি লাই আছে সব পাব মানে খৰিছা লগত গাহৰি আছে সৰু মাছ মাছ আছে ভজা

আছে আপোনাক কোনটো লাগিব অঁ পাব কিমানমান লাগিব আপোনাক অঁ ঠিক আছে ৰেটটো কিন্তু প্ৰত্যেকৰে বেলেগ বেলেগ ৰেটটো প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব ঠিক আছে